মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিবলে মানে আপোনাৰ ধৰক বৰ বেছি আহাৰ পানী নাথাকে ধৰক আহাৰ দানা দিব নাথাকে অলপ তেওঁলোকে নিজে যেতিয়া নিজৰ হাতো তৈয়াৰ কৰিলে খুঁচৰি মেলি খায় যিহেতু তেওঁলোকক এৰি দিয়া হয় গতিকে মানে ইমান দানা পানীৰ প্ৰয়োজন নহয় তাৰমানে কম দানা পানীতে তেওঁলোকে মানে ডাঙৰ দীঘল হয় সেইটো পৰা মানে অলপ লাভৱান হ'ব পৰা যায় আৰু তেওঁলোকৰ ওজনবিলাক বেছি হয় নিজে খুঁচৰি মেলি খায় আৰু আমি মানুহেও যেতিয়া দিব লগা হয় দুইটাই যেতিয়া তেওঁলোকে খায় নহয় সোনকালে ডাঙৰ হ'ব পাৰে আৰু সেইটো কথা মুক্তভাৱে ফুৰে যেতিয়া তেতিয়া মুকলিকৈ তেওঁলোকে নিজে এইটো পায় সেইটো খায় সেইটো পায় সেইটো খায় তেনেকুৱা ধৰণকে মানে নিজে খুঁচৰি মেলি চৰি ফুৰি মানে নিজৰ আহাৰটো তেওঁলোকে নিজে মানে খাই মেলি পেটটো ভৰাই গতিকে মানে তেওঁলোকক দানাটো মানে অলপ কমকৈ দিলেও হয় সেইটো কথা অইন খেতিৰ পৰা মানে এই খেতিটো আপোনাৰ পৃথক বুলি ক'লে তেওঁলোকৰ লগত ইমান লাগি থাকিব নালাগে মানে সময়মতে আপুনি গধ গধূলি ৰাতিপুৱা খুলি দিলে খুলি দিলে নিজে চৰি মেলি সময়মতে এবাৰ দুবাৰ তেওঁলোকক চাউল ছটিয়াই দিলেই হয় ইমান মানে কষ্ট কৰিব নালাগে সময়মতে যদি আপোনাৰ দৰৱ পানী দিয়া হয় সময়মতে যদি দানা পানী দিয়া হয় নিজে যেতিয়া সিহঁতে নিজৰ হাতে তৈয়াৰ কৰি তাৰপিছত গৃহস্থই যেতিয়া দিয়া হয় তেতিয়াহ'লে মানে এই এই অইন খেতিবিলাকত ধৰক আপোনাৰ যেনেধৰণে মানুহ কষ্ট কৰি খাটি ফুৰিব লাগে সেই এওঁলোকৰ লগত মানে ইমান লাগি ফুৰিব নালাগে মানুহ গধূলি সোমোৱাৰ লগে লগে আপুনি ধুনীয়াকৈ কাপোৰ চাপোৰে বান্ধি দিলে সঁজাত সঁজাই দি বান্ধি দিলে তাৰপিছত ৰাতিটোতো তেনেকৈ থাকিবই ৰাতিপুৱা আকৌ খুলি খাবলৈ দিলে চাউল তাউল খাবলৈ দিয়াৰ পিছত ধৰক নিজে চৰি মেলি আকৌ গধূলি সোমালে তেনেকুৱা আৰু বেমাৰ আজাৰ হৈছে নেকি এইবিলাক অকণমান চকু দিব লাগে ইমান তথাপিতো মানে অইনবোৰ খেতিৰ নিচিনাকৈ ইমান মানে এইটো হেৰিয়াত এওঁলোকক মানে দানা দানা পানী দিয়া বা এওঁলোকক পোহপাল দিবৰ কাৰণে মানে ইমান লাগি থকাৰ প্ৰয়োজন নাই সেইটো কথা ইমান কষ্ট নাই তাৰমানে খালি নিৰ্দিষ্টকৈ ধুনীয়াকৈ মানে চাফ চিকুণকৈ থ'ব কৰিব পাৰিলে মানে ইমান বেমাৰ আজাৰেও তেতিয়া মানে সিহঁতক মানে আক্ৰমণ কৰিব নোৱাৰে সেইটো কথা গতিকে অইন খেতিতকৈ এইটো খেতি এইটো খেতি মানে মানে ভালেই ইমান বেয়া নহয় কিন্তু যেতিয়া আপোনাৰ বেমাৰ আজাৰ হয় তেতিয়া আৰু অলপ বচাবলৈ কৰিবলৈ অসুবিধা হয় নোহোৱা নহয় বাৰু

তেতিয়া মানে দৰৱ পানীও কেতিয়াবা কাম নকৰে আৰু সেইটো কথাটো